মই যেতিয়া মাছ ধৰিবলৈ যাওঁ তেতিয়া পল পল মাৰি পাইছোঁ আৰু কি জা জকাই নিওঁ খালৈ চালনি এইবিলাক পাতি লওঁ পাতি লৈ পানি কি কৰোঁ মাছ হেঁপিয়াই হেঁপিয়াই বোকাত মাছ হেঁপিয়াই জকাইলৈ খেদি আনো চালনিত চালনিখনে আকৌ হেৰি মেটেকা চেটেকা থাকিলে তাত অলপ সুমিয়াই পিনে মা সুমিয়াই তাপা ওপৰত ডাঙি লৈ পানি জোকাৰি জোকাৰি মাছ ওলিয়াওঁ ঠাণ্ডা দিনততো মেটেকাত মাছ সোমাই থাকে সেই তেনেধৰণে মাছ মাৰোঁ আৰু তেনেদৰে আৰু আগতে আমাৰ দিনত কি আছিলে মানুহে গোটেইখন গোট পাটি পাটি মাছ মাৰিবলৈ যায় আনন্দ উল্লাহতে গোটেইখনে জাকৈ একদম লাইন পাতি পাতি হেৰি জকাইবিলাক পাতিব পাতি হেঁপিয়াই আনিব হেঁপিয়াই আনি একদম মানে ওচৰ পোৱাৰ লগে লগে ঐ দাং দাং বুলি কৈ একদম গোটেইখনে হেৰি দাঙি নিব একদম মানে ইটোপা সিটোলে জঁপিয়াই জঁপিয়াই তেনেকৈ মাছ হেৰি কৰে আমাৰ দিনত তেনেধৰণে মাছ মাৰিছিলে আৰু মতা মানুহবিলাকে কি কৰে পল হৈ পানি একদম মানে পল আঙুলিৰ মাজত সুমিয়াই লৈ সাঁতুৰি সাঁতুৰি সাঁতুৰি সাঁতুৰি তেনেকৈ ধৰণে হেৰি কৰে তাপা এটাই ধৰি থাকে তললৈ এটাই গোৰ মাৰি পানি মাছখিনি মাছটো ধৰি আনে তেনেধৰণে আনন্দ উল্লাহতে মাছ মাৰি মাৰি তেনেধৰণে হেৰি কৰিছিলে কিন্তু আজিৰ দিনত কি হৈছে নিজৰ ঘৰে ঘৰে মাছবিলাক আগৰ নিচিনাকৈ মাছো নাই আৰু বাৰিষা হ'লে কি হয় লাঙি জাল আনে লাঙি জাল আনি পানি সেয়া জাল পাতে আৰু নিজৰ ঘৰে ঘৰে মাছ আনে বেছি ধৰণে মাছো নাপায় পানী যেতিয়া হেৰি হয় পোনা জগে তেতিয়া কি বুলি কয় জকাই নিচিনা এখন হেৰি পাতে বনাই লয় আঠুৱাৰ পৰা আঠুৱাখনে গোটেই মাছ বা পোৱালিবোৰ ধৰি ধৰি লৈ আহে ঘৰলৈ তেতিয়াহ'লেনো মাছ ক'ৰ পৰা বৃদ্ধি হ'ব বৃদ্ধি নোহোৱাৰ কাৰণে মাছো কমি গৈছে তেনেধৰণে যি এটা থাকে আৰু এই লাঙি পাতি পাতি মাছখন ধৰে ধৰি আনি তেনেকৈ ঘৰে ঘৰে হেৰি কৰে আৰু তাৰোপৰি কি কৰিছে প্ৰতি ঘৰে ঘৰে আজিকালি ফিছাৰী ফিছাৰী খানি লৈছে ফিছাৰীত মাছ দিয়ে মাছ দি পানি অন্য মানুহেতো তাত মাৰিব নোৱাৰে আনন্দ উল্লাহটো গুচি গৈছে আগৰ দিনৰ নিচিনা নহয় আজিৰ দিনত চে আগৰ দিনত আকৌ মানুহে কি কৰে চেপা পাতে আলি আলি এটা দি লয় ডাঙৰকৈ বান্ধ দি পানি তাত একদম থোঁহা পাতিব তাপা চেপা পাতিব ডিঙৰা পাতিব তাপা এই দলং আনি কি পাতিব নদীত সেই তেনেধৰণে মাছবোৰ আনে দলঙতবিলাকত মেটেকা সুমিয়াই দিব মেটেকা সুমিয়াই তাত বামি মাছ হেৰি কৰিব কিমান আনন্দ উল্লাহেৰে আগৰ দিনৰ মানুহে মাছ ধৰে কিন্তু আজিকালি সেই দিনটো নাই এইবোৰ মাছবিলাক পোনাবিলাক কিনি কিনি ফিছাৰী খানি লৈছে তাত দিব তাপা এটা দুটা এটা দুটাকৈ ধৰি ধৰি আনি যাৰ ঘৰত ফিছাৰী আছে তেনেধৰণে খায় কিন্তু আগৰ উল্ আনন্দ উল্লাহটো নাইকিয়া হৈ গৈছে তেনেধৰণেই মাছ মানে প প্ৰস্তুত কৰিয়ে আজি প্ৰজন্মই তেনেধৰণেই মাছ মানে সংগ্ৰহ কৰি কৰি খাই আছে আগৰ দিনটো নাই আৰু